হয় আমাৰ অঞ্চলৰ পৰম্পৰাগত খেল বুলি ক'লে সাধাৰণতে ধূপ খেল পেং খেল ঘিলা খেল টাংগুটি ইত্যাদিয়েই আমি দেখি আহিছিলোঁ সৰুতে এই খেল ধেমালিসমূহে এজন ব্যক্তিৰ শাৰীৰিক আকাৰৰ লগতে আমাৰ শৰীৰৰো ঠিক কৰি ৰাখে লগতে এই খেলসমূহে এখন ঠাইৰ এক ঐতিহ্য বহন কৰে এই খেলসমূহ সমূহে আমাৰ শাৰীৰিক গঠন ইত্যাদি ঠিক কৰি ৰাখে এই খেলসমূহ আমাৰ কালৰ গ্ৰাসত হেৰাই যাবলৈ আমি কেতিয়াও দিব নোৱাৰোঁ অসমৰ প্ৰতিটো জাতি জনজাতি পাহাৰ ভৈয়াম বৰাক ব্ৰক্ষ্মপুত্ৰ উপত্যকাত সিচঁৰিত হৈ থকা জ্ঞান সম্ভাৰৰ এক ঠাইত উপলব্ধ হওক আমি এনেধৰণৰ খেলসমূহ সদায় আমি সংৰক্ষণ কৰি থোৱাটো আমি বিচাৰোঁ আৰু আমি এই খেলসমূহ আমি লগৰীয়াৰ লগত খেলি ভাল পাওঁ ঘিলা খেলসমূহ আমি আমাৰ চোতালত আমি আঁচ পাৰি ঘিলা দলিয়াই দলিয়াই আমি খেলোঁ এনেধৰণৰ টাংগুটি খেলোঁ আমি খেলোঁ গতিকে এই আমাৰ অঞ্চলৰ এনেকুৱা খেলসমূহ আমি সদায় আমি ধৰি ৰখাটো বিচাৰোঁ বা সংৰক্ষণ হৈ থকাটো আমি বিচাৰোঁ যাতে আমাৰ প্ৰজন্মই আমাক দেখি দেখিয়েই এই খেলবোৰ খেলি যাওক গতিকে এই খেলখিনি খেলাৰ উপকাৰিতা আছে যিহেতু আমাৰ শৰীৰ আমাৰ ভালে থাকে গতিকে এই খেলেসমূহ আমি আমি খেলি খেলিও থাকোঁ আৰু আমাৰ পিছৰ প্ৰজন্মই খেলাটো আমি সহায় কৰিব পাৰোঁ